মই বাস কৰা অঞ্চলৰ ওচৰত কোনো অৰণ্য অৰণ্য মৰুভূমি নাই আদ্ৰভূমি নাই প্ৰাকৃতিক উদ্যান আছে নদী পাহাৰ আছে আৰু সেইবোৰলে মানুহ আহযাহ কৰিবলৈ পোৱা যায় আমাৰ বাস কৰা অঞ্চলত আমি টাউন অঞ্চলত বাস কৰোঁ সেই অঞ্চলত যথেষ্ট পৰিমাণৰ মানুহৰে ভৰা অৰণ্য আছে অলপ অৰণ্যত পাহাৰো আছে আৰু এখন নদী আছে নদী ব্ৰহ্মপুত্ৰ নদী নদীৰ ওপৰেৰে এখন ব্ৰিজ আছে সেই ব্ৰিজেৰে ব্ৰিজৰ ওপৰেদি নৰনাৰায়ণ সেতু নামৰ এখন ব্ৰিজ আছে সেই নৰনাৰায়ণ সেইটোৰ ওপৰেদি ট্ৰেইনো আহে অহা যোৱা কৰা আৰু গাড়ী অহা অহা যোৱা কৰাৰ সুচল ব্যৱস্থা আছে আৰু আমাৰ ইয়াত যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক সৌন্দৰ্য উদ্যান উদ্যান আছে আমাৰ ইয়াত হাতী হাতী বান্দৰ আদিৰে ভৰা আমি বান্দৰো বান্দৰৰ উৎপাতত থাকিব নোৱাৰা হৈছোঁ যথেষ্ট পৰিমাণৰ বান্দৰৰ বান্দৰ জীৱ জন্তু বান্দৰ বিশেষকে বান্দৰ বেছি আছে বান্দৰে বহুত ঘৰৰ বহুত গছ গছনি উদ্ভিদ আদি খাই পেলাই নষ্ট কৰে যাৰ ফলত মানুহৰ ক্ষতি হয় আৰু হাতী হাতী বহুত ধৰণৰ ক্ষতি কৰিছে যাৰ ফলত আমাৰ এই আমাৰ অঞ্চলৰ ওচৰৰ পাজৰৰ গোটেই অঞ্চলৰ আমাৰ ধান খেতি ধান খেতি আদি খাই পেলাই মানুহৰ ঘৰ দুৱাৰ ভাঙি মানুহ মাৰি শেষ কৰিছে মানুহ মাৰি মানুহ মাৰিছে এনেধৰণৰ যথেষ্ট পৰিমাণৰ অসুবিধা হৈছে ত' যদিওবা আমাৰ টাউনত ঘৰ ইয়াত আমাৰ অঞ্চলত যথেষ্ট পৰিমাণৰ যান বাহন আছে আহযাহ কৰিবলৈ যান বাহন আদি আছে জীৱ জন্তু ইয়াত বান্দৰ হাতীৰ উপৰিও কুকুৰ মেকুৰী ছাগলী গৰু আদিও যথেষ্ট পৰিমাণৰ দেখিবলৈ পোৱা যায় আমাৰ অঞ্চলত আমাৰ অঞ্চলৰ ওচৰত অৰণ্য আছে সেই অৰণ্যত অৰণ্যত যথেষ্ট পৰিমাণৰ বাঘ ভালুক নাই বাৰু কিন্তু বান্দৰ হাতী আদি আছে পাহাৰীয়া অঞ্চল বহুত আছে পাহাৰীয়া অঞ্চলত পাহাৰীয়া অঞ্চলত যথেষ্ট পৰিমাণৰ যথেষ্ট পৰিমাণৰ কোনোধৰণৰ অঁ কি নাই পাহাৰ অঞ্চলত আমাৰ গোৱালপাৰাখন পাহাৰেদি ভৰা যাৰ ফলত পাহাৰৰ কিছুসংখ্যক অঞ্চলত মানুহে বসবাস কৰিছে সেই অঞ্চলত ধুনীয়া ধুনীয়া ঘৰ বনাইছে আৰু সেই নদীৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত উদ্যান আছে আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে উদ্যান কৰি ৰাখিছে প্ৰতি বছৰে আমাৰ ব্ৰহ্মপুত্ৰৰ ব্ৰহ্মপুত্ৰৰ মানুহৰ ক্ষতিসাধন কৰে

পাহাৰৰ পাহাৰৰ ধুনীয়া ধুনীয়া গছ পুলি আছে আৰু সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ৰেল ৰেল ৰেল চলাচল কৰাৰ বাবে ব্যৱস্থা আছে আৰু সুন্দৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে ত' সৃষ্টি হৈছে জীৱজন্তু আৰু উদ্ভিদ আমাৰ ইয়াত আমাৰ অঞ্চলত জীৱ জন্তু বুলিলে আমি বহুত ধৰণৰ জীৱ জন্তু দেখা পাওঁ গৰু ম গৰুৱে গাখীৰ দিয়ে গৰুৰ হেৰিৰ খেতিৰ কাৰণে মানুহে গাখীৰৰ অভাৱ নাই আৰু উদ্ভিদ আদি পোৱাৰ আমাৰ অঞ্চলত সুন্দৰ পৰিৱেশৰ হে সৃষ্টি হৈছে আৰু এনেকৈ আমাৰ যাতায়ত ব্যৱস্থা যোৱা হেৰি সুন্দৰ এটা ৰাস্তা ঘাট অঞ্চলত আছে আৰু সুন্দৰ পৰিৱেশ এটা আছে আমি বাস কৰা অঞ্চলত আমি বাস কৰা অঞ্চলত মৰুভূমি নাই আদ্ৰভূমি প্ৰাকৃতিক উদ্যান আদিৰে বহুতো ধুনীয়া ধুনীয়া আছে আমাৰ অঞ্চলত বসবাস কৰা বহুত জাতি জনজাতি আদি বাস কৰা এটা অঞ্চল ইয়াত বিশেষকে বাহিৰৰ পৰা অহা চাকৰি সূত্ৰে অহা মানুহ বসবাস কৰিছে বাহিৰৰ মানুহে বসবাস কৰিছে যদিও বসবাস কৰিছে আমাৰ গোৱালপাৰাখন এখন সুন্দৰ পৰিৱেশৰ সৃষ্টিৰে গঢ়া এটা অঞ্চল বহুত ধৰণৰ ইয়াত আমাৰ ইয়াত খাদ্যৰ অভাৱ নাই ধুনীয়া ধুনীয়াকৈ উদ্ভিদ শাক পাচলি আদি পোৱা যায় ইয়াত নদী পাহাৰ আদিৰে ভৰা প্ৰাকৃতিক এটা প্ৰাকৃতিক দৃশ্যৰে ভৰা এখন অঞ্চল